অঁ কোৱা কোৱা কি খবৰ অঁ ভালেই ভালেই বিহুৰ যোগাৰ হৈছেনে নাই মোৰো হোৱাই নাই জানা পিঠাগুৰি খুন্দাই নাই কাপোৰ কানি ধোৱা হোৱা নাই পিঠাগুৰি খুন্দিবলৈ সময়ে পোৱা নাই ভাবি আছো আকৌ উৰুকাৰ দিনাখনে ৰাতিপুৱা খুন্দি কৰি উৰুকাৰ দিনা ৰাতিয়েই বনাও নেকি এই ৰাতুল বৰদেউতা আছে নহয় ইয়াতে আমাৰ কাষত তেওঁলোকৰ ঘৰতে যাব লাগিব আৰু অঁ ঠিক আছে ঠিক আছে আহিব আহিব একেলগে খুন্দিলে বিৰাট ভালেই লাগিব আৰু এজনী লাগিছিলেই ন' অকলেও ময়ো নোৱাৰো বেছি অঁ অঁ মই বেছি নবনাওঁ মই নাৰিকল পিঠা নাৰিকলৰ লাডু এই তেনেকেই বনাম তিলপিঠাটো নাজানো নহয় ইমান ভালকে নাৰিকলৰ লাডুটো নাৰিকল আছেনে নাই কিনিলে অঁ অঁ কিনি লওঁ নেকি এনেই আপুনি বেছি একো কৰিব নালাগে নাৰিকলখিনি ভালকে ৰুকি ল'ব আৰু চাব যে মিঠা আছেনে নাই নাৰিকলটো নাৰিকলটো যদি অলপ মিঠা হয় ন' খাবলে খুব সোৱাদ হয় চেনিতো দিলেও চেনিতো দিবই লাগে নাৰিকলৰ লাডুত তথাপিও নাৰিকলটো মিঠা হ'লে মানে বেছিকৈ সোৱাদ হয় নাৰিকলটো ৰুকি লৈ পেলাই অকণমান টাইম থৈ দিব লাগে ধৰা দহমিনিট পোন্ধৰ মিনিটমান থ'বা তাৰপিছত চেনি দিবা ডেৰকাপ এটা নাৰিকলত চেনি হ'ব একাপ আৰু আধা ডেৰকাপ দিবা তাৰপিছত মিলাই কেনে হাতেদি সানি পুৰা ধুনীয়াকে থৈ দিবা ফ্ৰিজৰ ভিতৰত তাৰপিছত আধা ঘণ্টা পুৰা ৰাখিবা মানে সোৱাদ হ'বৰ কাৰণে আধা ঘণ্টা পুৰা ৰাখিবা আৰু এক্সট্ৰাকে তুমি দালচেনি আছে নহয় দালচেনি ইলাইছি মানে অঁ সেইকেইটা অলপমান ৰোষ্ট কৰিবা তাৱা এখনতে ৰোষ্ট কৰি কেনে খুন্দি ল'বা ধুনীয়াকে পুৰা গুড়াকে খুন্দিবা ন'হলে নাৰিকলৰ লাডুকেইটা খালে মানে দাঁতত লাগিব ইলাইছি আৰু লংটো তাৰপিছত তুমি কেৰাহীটো বহাবা কেৰাহীটো চাবা যাতে বেছি গৰম হ'ব নেলাগে হাতেদি ভাপটো থাকিব নহয় ভাপ লাগিব তোমাৰ অলপ গৰম গৰম তেতিয়াই নাৰিকলখিনি দিবা পুৰা ধুনীয়াকে লাৰি থাকিবা কম জুইত বেছি জুয়ো নহয় একেবাৰে কম জুইত হাত বিষাবও পাৰে তথাপিও উপায় নাই ন' নাৰিকলৰ লাডু খাব লাগিব ত' লাহে লাহে লৰাই থাকিবা লৰাই থাকিবা যেতিয়ালৈকে চেনিখিনি মজি নাযায় পুৰা আৰু অলপ অলপ মাজে মাজে চাবা যে আঠা আঠা হৈছে নেকি নাৰিকলখিনি হাতেদি চুই কেনে চাবা যদি আঠা আঠা হৈছে তেন্তে গম পাবা লাডু বনিব কাৰণে হৈছে আৰু তাৰপিছত লাহেকে কাঢ়ি পেলাই এখন থালিত থ'বা আৰু গৰমে গৰমেই লাডুকেইটা বনাব লাগিব ঠাণ্ডা হ'লে মানে পুৰা টান টান হৈ যাব বনাব নোৱাৰিবা গৰমে গৰমে ভাল হ'ব লাডু কৰোতে তুমি কাষত এটা বাতিত পানী লৈ ল'বা পানী লৈ কেনে গৰম লাগিলে তোমাৰ হাতৰ হাতখন অলপ পানীত তিয়াই থ'বা পানীত তিয়াই কিনে আকৌ লাডু বনাবা বুজিলা এতিয়া কেনেকে বনাই ঠিক আছে দিয়া ন' অঁ অঁ ঠিক আছে ঠিক আছে দিয়া দিয়া অঁ অঁ দিয়া ৰাখা